যোগাসন কৰোঁতে মোৰ আধা ঘণ্টা সময় লাগে আৰু মই সাধাৰণতে পুৱা পাঁচ বজাৰ পৰা চাৰে পাঁচ বজালৈকে যোগাসন কৰোঁ আৰু মই যদি বৰষুণ দিয়ে ঘৰতে কৰোঁ আৰু যদি মই বৰষুণ নিদিয়ে বতৰটো ভাল হয় তেনেহ'লে ঘৰৰ ওচৰতে আমাৰ ধুনীয়া এখন পাৰ্ক আছে তাতে কৰিবলৈ যাওঁ গতিকে মই পুৱা পাঁচ বজাৰ পৰা চাৰে পাঁচ বজালৈকে আৰু কেতিয়াবা অকণমান দেৰি হ'লে মানে চাৰে পাঁচ বজাৰ পৰা ছটাৰ ভিতৰত সদায় যোগাসন কৰোঁ